হেল্ল' অঁ ম'মো হাউছ হয়নে দাদা মই অলপ দেৰি আগতে হেৰি দিছিলোঁ ৰোল এটা দিছিলোঁ চিকেন ৰোল আৰু হেৰি ললিপ'প দিছিলোঁ দুটা চিকেন ললিপ'প মানে আপোনালোকে দিলে হয় তাৰপাছত মই খাবৰ সময়ত যে ললিপ'প দুটা গোন্ধ ওলাইছে আৰু সেই ৰোলটোৰ ভিতৰত যোনটো চিকেন দিছিলে চিকেনটো কিবা ভালকৈ সিজা নাই এনে এনেকে হ'লেতো বেয়া লাগে ন আৰু এতিয়া মোৰ ভোকত আছিলো আৰু মোৰ গেছো শেষ হ'ল ৰূমত গতিকে লৈ মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ যাতে মোৰ মানে খাব পাৰোঁ সময়মতে কিন্তু এতিয়া এইখিনিতো খালে মোৰ পেট বেমাৰ হৈ যাব ন তেনেকৈ হ'লে মই কিন্তু চাৰ্ভিছ অফিচলৈ কণ্টেক্ট কৰিম দেই আৰু যদি পাৰে মোক ৰিফাণ্ড কৰক পইচাটো আডাৰৱাইজ আপুনি হেৰি কৰক মোক পাৰিলে আকৌ নতুনকৈ এইটো অৰ্ডাৰ দিয়ক নহ'লেতো এইখিনি খাই মোৰ মানে পেটটো বেয়া কৰাতকৈ নোখোৱাই ভাল হ'ব ঠিক আছে যদি পাৰে মই অনুগ্ৰহ কৰি আপুনি ৰিফাণ্ড কৰক পইছাটো মই অনলাইন পে'মেণ্টে কৰিছিলোঁ আৰু যদি নোৱাৰে তেতিয়াহ'লে মোক কিন্তু আকৌ হেৰি প্ৰভাইড কৰক